পেইণ্টিং হবি হিচাপে লোৱাৰ অভিজ্ঞতাৰ বিষয়ে ক'বলৈ গ'লে পেইণ্টিঙৰপৰা বহুতো সুবিধা পোৱা যায় যিবোৰে কেৱল বিনোদনৰ বাহিৰেও বিস্তৃত আত্মপ্ৰকাশ কৰাৰ উপৰিও মানুহৰ মনৰ ভাৱ বহি প্ৰকাশ কৰিব পাৰি মানৰ মৌখিকভাৱে কিছুমান কথা ক'ব নোৱাৰিলেও ছবিৰ যোগেদি মানুহে সেই মনৰ কথাবিলাক বিভিন্ন ছবিৰ মাধ্যমেৰে বিভিন্নজনৰ বুজাব পৰা যায় আৰু এজন চিত্ৰশিল্পীৰ মনৰ ভাৱবিলাক বা সৃষ্টিশীল যি প্ৰকাশভংগী আছে সেই প্ৰকাশভংগীবিলাক লিখিতভাৱে প্ৰকাশ নকৰিলেও তেখেতে চিত্ৰকলাৰ মাধ্যমেদি তেখেতৰ মনৰ যি কাল্পনিক বা মানসিক চাপ থাকে সেইখিনি নিৰাময় কৰিব পাৰে আৰু মনটো নিস্তব্ধ কৰি ৰাখিব পাৰে আৰু চিত্ৰকলাৰ যোগেদি এজন মানুহৰ জীৱনত যিখিনি সফলতা অৰ্জন কৰিব পৰা যায় আৰু তাৰ উপৰিও এজন মানুহৰ মনস্তাত্বিক দিশটো টনকীয়াল কৰিব পাৰি